মই কিতাপ পাণবজাৰ বা অনলাইনৰ জৰিয়তে ক্ৰয় কৰোঁ ওচৰতে তেনেধৰণৰ কোনো ছেকেণ্ড হেণ্ড বা সস্তীয়া কিতাপৰ দোকান নাই পাণবজাৰত এখ এনে এখন কিতাপৰ দোকান আছে নভেল্টি আৰু বিভিন্ন ধৰণৰ পোৱা যায় কিন্তু তাৰ বাবে দূৰত্ব অতিক্ৰম কৰিব লাগে সেইবাবে কৰা যায় যদিও ইয়াতে ওচৰতে কিছুমান চিনাকি দোকানত কিতাপবোৰ দিয়াই সস্তাত আৰু তেওঁলোকৰপৰাই কিতাপবোৰ ক্ৰয় কৰোঁ